শৰীৰ নমনীয়তা আৰু শক্তি বৃদ্ধি কৰাত বিভিন্ন ধৰণৰ যোগাসন আছে সেইসমূহৰ ভিতৰত ভৰিৰ গাঁঠি তথা ভৰিৰ মাংস পেশীসমূহ সতেজ কৰিবৰ বাবে আমি পৰ্বতাসন কৰিব পাৰোঁ তাৰাসন কৰিব পাৰোঁ বা নমস্কাৰ স্থিতিত বিভিন্ন ধৰণৰ আসন কৰিব পাৰোঁ ঠিয় হৈ তাৰ পিছতে আমি বহি পেলাই আমি পদ্মাসন কৰিব পাৰোঁ বজ্ৰাসন কৰিব পাৰোঁ আগলৈ হালি দিয়া সংগাসন কৰিব পাৰোঁ তাৰ পিছতে শৰীৰ নমনীয় কৰিবলৈ আমি পিছফালে শুই শুপ্ত বজ্ৰাসন কৰিব পাৰোঁ ধনুৰাসন কৰিব পাৰোঁ আমি চলবাসন কৰিব পাৰোঁ আদি বিভিন্ন ধৰণৰ তেনে ধৰণৰ শৰীৰ নমনীয় কৰিবৰ বাবে বিভিন্ন ধৰণৰ আসন আছে আসনৰ উপৰিও নিজৰ শৰীৰটো ঠিক কৰি ৰাখিবলৈ প্ৰাণায়াম বিভিন্ন ধৰণৰ আছে এঘাৰ প্ৰকাৰৰ প্ৰাণায়াম আছে যেনে ভষ্টিকা প্ৰাদাম কপাল ভাটি প্ৰাণায়ম উদগ্ৰিদ প্ৰাণায়ম ভ্ৰামৰী প্ৰণায়ম শীতলী প্ৰাণায়ম নাৰী শুদ্ধি প্ৰাণায়ম আদি